অঁ হেল্ল' কোনে ক'লে বাৰু অঁ হয় হয় কওকচোন অঁ হয় হয় চিকেন ফাৰ্ম আছে মোৰ অঁ চিকেন লাগিছিলে ন অঁ কেতিয়ালৈ কেতিয়ালৈ অঁ কেতিয়ালৈ লাগিছিলে বাৰু অঁ কাইলৈ দহটা বজাত দিনৰ দহটাত কাইলৈ কাইলৈ ন চিকেনটো অঁ অঁ পোৱা হ'ব কি চিকেন লাগিব আপোনাক বাৰু মানে কয়লাৰ লাগিবনে ব্ৰইলাৰ লাগিব নে লোকেল লাগিব নে কেনেকুৱা ধৰণৰ লাগিব লোকেলতো খালী অলপ কম আছে কিমান লাগিব আপোনালৰ কিমানমান লাগিব পঁচিছ কেজিমান অঁ লোকেল লোকেলটো পাব পাব পাব পাব ৰেটবিলাক আপোনাৰ কি লাগিব ক'লে আপোনাক লোকেল নে ব্ৰইলাৰ নে কি ক'লে অঁ অঁ আমাৰ লোকেল হৈছে কেজি হিচাপত দিওঁ চব কেজি হিচাপত হয় লোকেল ছশ টকা কয়লাৰ আপোনাৰ চাৰে তিনিশ টকা আৰু ব্ৰয়লাৰ দুশ আশী টকা অঁ খালী এটা কথা কৈছোঁ দিছোঁ মই লোকেলবিলাক বহুত ডাঙৰ নাপাবও পাৰে অলপ ডাঙৰে পাব আৰু ব্ৰইলাৰ লাগিলে আপুনি চাৰি কেজিলৈকে পাব এটাত যদি ব্ৰইলাৰ লাগে অঁ ডেলিভাৰী দি দিব পাৰি পৰাটো হ'ব খালী এটা কথা কৈ দিছোঁ মই ডেলিভাৰী মানে আপোনাক গোটা লাগিবনে কটা লাগিব বাৰু অঁ গোটাকৈ সুবিধা হ'ব নহ'লে আমাৰ কটা হ'লে আপোনাৰ অসুবিধা এটা হয় ৰাতিপুৱাই দিব ল'ৰাজন ৰাতিপুৱা বেলেগ কামো থাকে নহয় যিজনে দিবলৈ যায় আপোনাৰ ঘৰটো কোনডোখৰত আছিলে জানো এই ঠিকনাটো এড্ৰেছটো নাম অঁ ওচৰতে তেতিয়া হে সমস্যা নাইয তেতিয়াহ'লে দি থৈ আহিম আপুনি ৰাতিপুৱা আপুনি দহ বজাত খুজিছে ন তো পাই যাব দহ বজাত ধুনীয়াকৈ পাই যাব খালী এটা কথা আৰু হেৰি মানে আপুনি খালী তাৰ আগত এটা ফোন এটা কৰি দিব মোলৈ মানে হেৰিটো তেতিয়া সেই কথাটো এড্ৰেছটো ভালকৈ আপুনি দি পঠাব ফোন কৰি জনাব অঁ পে'মেণ্টো মই হোৱাটছআপত ৰিচ্ভ কৰিম অঁ চৰি ৰিচভ কৰি হোৱাটছআপত মানে পঠাই দিম আপোনালৈ আপুনি যদি কেছ দিয়ে তেতিয়াহ'লে ল'ৰাজনক দি দিব যোনজন যাব আৰু নহ'লে আপুনি এই হোৱাটছ আমাৰ মোক হেৰি অনলাইন পে'মেণ্ট দিলেও হ'ব যেনেধৰণে সুবিধা হয় আৰু আপোনাৰ যেনেকৈ সুবিধা হয় অনলাইন কৰি দিব নহ'ব সেনেকৈ হ'ব খালী এটা কথাতে যিজনে দিবলৈ যাব যে এই গাড়ীৰ আৰু হেৰি তেলৰ খৰচতো কিবা এটা মিলাই দিব আৰু বেছি বিশেষ দিব নালাগে বাৰু তেওঁকে দি দিলে হ'ব সেইটো যিজন যাব বা অনলাইন কৰি দিলেও অনলাইন লগতে কৰি দিলেও হ'ব বিশেষ নহয় বিশেষ নহয় ওচৰতে যে ঘৰটো আমনি কিবা এটা আৰু মানে আৰু জাষ্ট কিবা এটা মিনিমাম কিবা দি দিব হয় অঁ আপুনি দহ বজাত পাই যাব চিন্তা নাপাৰিব খালী মানে হেৰিটো আৰু দহ বজাত যদি লাগে আপুনি খালী এটা কাম কৰিব যদিহে ৰাতিপুৱা এটা কাম কৰিব নেকি

অঁ নহয় অঁ সেইটো কৈছোঁ মানে আমাৰ তো হৈ যাব দহ বজাত মানে পঠাই দিব পাৰিম আৰু কিন্তু তথাপিও এটা যদি ফোন কৰি দিয়ে আপুনি নহ'লে এটা কাম কৰক আপোনাৰ এড্ৰেটো সম্পূৰ্ণ হোৱাটছএপত লিখি দিব হোৱাটছএপ কৰি দিব এড্ৰেটো নহ'লে লকচনটো পঠাই দিলেও হ'ব অঁ

মই আপোনাক সেই ল'ৰাজনক আপোনাৰ ফোন নম্বৰ দি দিম যেনে দিবলৈ যাব তেওঁ আপোনাক দি থৈ আহিব আপোনাৰ কি আছিলে সকাম নে বিয়া অঁ সকাম আছে ন অঁ অঁ অঁ অঁ সকামৰ কাৰণে লাগে ন ঠিক আছে ঠিক আছে দিয়ক দিয়ক হ'ব দিয়ক ব্ৰইলাৰে ভাল হ'ব ব্ৰইলাৰ তেতিয়াহ'লে ভাল হ'ব ভালে হ'ব এনেকৈ ডাঙৰ দিম নে সৰু দিম মানে চাৰি কেজি দিমনে নে দুই কেজি চাইজৰো আছে বা এক কেজি চাইজৰো আছে অঁ চাৰি কেজি তিনি কেজি তেনেকুৱা দি দিওঁ হয় নাই অঁ হ'লেও হৈ যাব এনেকুৱা হ'লে অঁ যিহেতু আপোনাকৰ কটা মানুহ আছে সমস্যাও নাই গতিকে ঠিক আছে হ'ব আপুনি মই হিচাপটো কৰি এতিয়া ধৰক আপুনি বিছ কেজিমান বিচাৰিছে বিছ কেজি বুলি ক'লে বিছ কেজি গোটা মানে সেই গোটা বস্তুহে সেনেকৈ মিলাব নোৱাৰিম আৰু দুই কেজি বাঢ়িব পাৰে বা কমিবও পাৰে নকমে বাঢ়িব বহাই দিম বাৰু দুই কেজিমান অঁ অঁ অঁ অঁ যি হওক আৰু মানে মানে বিছ কেজিৰ ওপৰত দি পঠাম আপোনাক চিন্তা কৰিব চিন্তা কৰিব নালাগে দেই অঁ ঠিক আছে দিয়ক হ'ব অঁ